হেল্ল' হেল্ল' অ আপুনি বিকাশৰ মাক নেকি বাৰু তাৰ আজি গা বেয়া আছিল নেকি বাৰু সি আমাৰ স্কুলৰ এ টুত পঢ়ে অ তাৰ আজি গা বেয়া আছিল নেকি বাৰু ৰাতিপুৱাৰ পৰা

অ তাৰ মানে হেৰি আমি এতিয়া অলপ পানী চানী দিছোঁ আৰু দি পেলাই আৰু তাক মানে অকণমান হেৰি কৰিছোঁ বেছি হেৰি হৈছে চিন্তা কৰিব নেলাগে আপোনালোকে লৈ যাবনে কি

অ ঠিক আছে বাৰু এনেই সি পঢ়া শুনাত ভালেই খালী আজি অকণমান অসুখ হ'ল দেই বেয়া নেপাব আপুনি ঠিক আছে আপুনি আহক অ ঠিক আছে বাৰু হ'ব দিয়ক